খেলুৱৈ খেলুৱৈসকলে মানে ধৰ বহুত বাধাৰ সন্মুখীন হয় যেনেকে মানে প্ৰশিক্ষণ নাপায় ধৰ ফুটবলৰ ধৰ আজিকালি ফুটবলো সবেই ঘৰে ঘৰে খেলিয়ে কিন্তু সিহঁতেও ভাল খেলিব খুজে কিন্তু প্ৰশিক্ষণ সেনেকুৱা ধৰণৰ নাপায় আৰু তাত ধৰ য়েতে ইষ্টিডিয়াম নাই কাষত ইষ্টুডেণ্ট খেলিবলৈ ভাল ইষ্টিডিয়াম নাই বা ফিল্ড নাই সেনেকে য'ত যেনেকে পাৰে তেনেকে খেলে ক্ৰিকেট ক্ৰিকেটো ধৰ বহুতে খেলে বহুতে ভাল পায় চাইও খেলে চাইও ভাল পায় ধৰ খেলিও ভাল পায় কিন্তু সেনেকুৱা ধৰণৰ প্ৰশিক্ষণ নাপায় ধৰ ক্ৰিকেটৰ সেনেকুৱা ধৰণৰ বক্সিং খেলে কিন্তু বক্সিঙৰো সেনেকুৱা প্ৰশিক্ষণ নাপায় বা ওচৰত বক্সিঙৰ হেৰি নাই আৰু বক্সাৰ সেনেকুৱা প্ৰশিক্ষণ দিয়া নাই আৰু ধৰ সেনেকা বহুত খেলা আছে আৰু সেনেকুৱা বহুতে খেলি ভাল পায় যিটো প্ৰশিক্ষণ একোৰে নাই ইষ্টেডিয়াম নাই ক্ৰিকেট ফুটবলৰ ভাল পি হেৰি নাই পিচ নাই ফুটবলৰ তেৰছত সেনেকে আৰু ফিল্ড নাই এনেকে বহুত আছে কিছুমান ভাল ভাল খেলুৱৈ বহুত ভাল ভাল খেলে কিন্তু সিহঁতে যদিও প্ৰশিক্ষণ পায় আৰু ভাল খেলিব কিন্তু সেনেকুৱা প্ৰশিক্ষণ পোৱা নাই আজিলৈকে তাৰপিছত সেনেকে ক্ৰিকেটো আছে বহুতে ক্ৰিকেট বহুত ভাল ভাল খেলে ভাল ভাল চিক্স মাৰে ভাল ভাল ফ'ৰ মাৰে ধৰ ভাল বল কৰে সেনেকুৱা আৰু কিন্তু সিহঁতে ভাল প্ৰশিক্ষণ পোৱা নাই কাৰণে এই সেই এনেকেই মানে ফিল্ডত সৰু সুৰা ফিল্ডত খেলিব লগা হয় আৰু বহুত মানে হ'ব দ